যোৱা দুমাহৰ আগত মই এটা ফোন কিনিছিলোঁ ফোনটো ব্যৱহাৰ কৰি মই খুব বেয়া পাইছোঁ ফোনটোৰ বেটেৰি বেকআপ একেবাৰে বেয়া বাৰ ঘণ্টা থাকে ফোনটোৰ পিক্সাৰ কোৱালিটী বেয়া ফোনটোৰ চাউণ্ড কোৱালিটীও বেয়া চাউণ্ডটো হে'জী হয় পিক্সাৰ হে'জী আহে চাউণ্ডটো খুব ফটা ফটাকৈ আহে